অঁ হেল্ল' কওকচোন

অঁ হয় কওকচোন হয় কি খেতিৰ বিষয়ে জনাব লাগিব কওকচোন

অঁ ধান খেতিটো মানে গোটেইখিনি কেনেদৰে কৰা কৰা হয় মানে সেইখিনি অঁ ঠিক আছে ঠিক আছে মানে এপ্ৰিল মে' মাহত এইখিনি গোটেই পুৰঠ ধানখিনি গজালি উলিয়াই পিনে কঠীয়া সিঁচা হয় কঠীয়া সিঁচা হিচাপত চল্লিছ দিন পঁয়ত্ৰিছ দিন এনেকুৱা ভিতৰতে কঠীয়াখিনি চহাই থোৱা মাটিডৰাত আকৌ ৰোপণ কৰা হয় আৰু ৰোপণ কৰা পিছত অলপ দিন পিছতে জৈৱিক সাৰ দিয়া হয় পচন সাৰ জৈৱিক সাৰ এইখিনি ৰাসায়নিক সাৰ দিয়া নহয় সম্পূৰ্ণ জৈৱিকভাৱে কৰা হয় তাৰপিছতে সত্তৰ আশী দিনমানতে আপোনাৰ ধানটো ওলাই পকিবলৈ আৰম্ভ কৰিব পকাৰ পিছতে ধানখিনি ডাইৰেক্ট চহ আনি পিনে মৰণা মাৰি ধানখিনি গুটি ধান হিচাপে উলিওৱা হয় এ ধানৰ প্ৰচেছটো সিমানখিনিয়ে অঁ ধন্যবাদ